হেল্ল' হয় অঁ নিশ্চয় নিশ্চয় পাৰিম অসমৰ অসমৰ অসম ৰাজ্যখন পৰ্যটন থলী বুলিয়েই কোৱা হয় আমাৰ অসমত গুৱাহাটীত আছে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰলৈ যাব পাৰিবা আৰু উমানন্দ টেম্পল আছে তাৰ পিছত বশিষ্ট মন্দিৰ আছে আকৌ গোলাঘাটৰ ফালে কাজিৰঙা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু শিৱসাগৰৰ ফালে আছে আহোম ৰাজ্যৰ দিনৰ ঐতিহাসিক ক্ষেত্ৰ আৰু এনেকৈ বহুত পৰ্যটন থলী আছে তুমি আহিব পাৰিবা অঁ থকা খোৱা চব সুবিধা হ'ব খৰচ বেছি নপৰে তোমাৰ ইয়াতে গুৱাহাটীত হ'লে খুব কমতে হৈ যাব ওচৰে ওচৰে আছে নীলাচল নীলাচল পাহাৰতে আছে কামাখ্যা মন্দিৰ আমি আমি থকাৰ পৰা বেছি দূৰ নহয় হয় নিশ্চয় নিশ্চয় পাৰিম

আৰু অঁ নগাঁৱতো আছে বৰদোৱা থান আছে আৰু মৃত্যঞ্জয় মহামৃত্যুঞ্জয় মন্দিৰ আছে সেইবিলাকো দৰ্শন কৰিব পাৰিবা তালৈ যাবলৈয়ো সুবিধা আছে সুবিধা আছে ট্ৰেইনৰ হেৰি আছে ঠিক আছে নহ'লে হ'ব ৰাখিছোঁ